হয় ছেক এজ হয় হেল্ল' ছাৰ হয়নে হয় হয় মই এটা কিছুমান এটা মানে কুৱেশ্যন আছিলে মই আপুনি বহু বহুত ব্যস্ত মোৰ সেইকাৰণে মই সুধব বিচাৰিছিলোঁ আৰু মই ভূটানৰ বিষয়ে অলপমান জানিব লগা আছিলে ভূটানৰ ৰাস্তা ঘাটবোৰ ভূটানৰ কালচাৰেল চাইটবোৰ আমাৰ ইয়াৰপৰা কিমান দূৰত্ব হয় সেইটো জানব লগা আছিল অঁ তাৰে এনেই এই মানুহবোৰ কেনেকুৱা তাৰে বা আপোনাক কেনেকুৱা কি কি মানে আপোনাৰ এই কালচাৰবিলাক কি কি উৎসৱ পালন কৰা হয় এইবোৰ হয় কেনেকুৱা সেইটোতো ক'লে বাৰু হয় উৎসৱ পাৰ্বণটো এই এই কি কি কৰা হয় তাতে সেইখিনি জানিম হয় আৰু আমাৰ ওদালগুৰিখনৰ বিষয় অলপ জানব লগা আছিল আৰু আমাৰ ওদালগুৰিত কি কি

অঁ আৰু আমাৰ এতিয়া ওদালগুৰিখনটো বাৰু বড়ো প্ৰধান বিশেষকৈ বড়োসকলেই আমাৰ ইয়াতে থাকে তো বড়োসকলৰ ওপৰত যদি অলপ জ্ঞান আছে কি তেওঁলোকৰ মানে উৎসৱ পাৰ্বণখিনি হওক তেওঁলোকৰ ৰহন চহনখিনি বা কেনেদৰে থাকে কি কেনেকুৱা ব্যৱসায় বাণিজ্য তেওঁলোকৰ আৰু মই সুধিব খুজিছিলোঁ শংকৰ সংঘ আমাৰ কিছুদিন আগতে যোৰহাটত হৈ গ'ল শংকৰ সংঘৰ অধৱেশনখনৰ বিষয়ে আপুনি কি কি ক'ব বাৰু হ'ব বাৰু আজি মই এইখিনিয়ে জানিব লগা আছিল থেংক ইউ ছাৰ